হেল্ল' হেল্ল' বাইদেউ অঁ মই সোণাৰীতে আছিলোঁ মানে ভাল খানা খোৱা হোটেল এখন পাম নেকি বাৰু এনে কওকচোন বাৰু

অঁ আচ্ছা হেৰি মানে আপোনাৰ এই তেলডিপুটোৰ লেফ্ট ছাইড হ'বনে ৰাইট ছাইড হ'ব বাৰু এই সোণাৰি তেলডিপুটোৰ পৰা লেফট ছাইড হয় হয় অঁ ঠিক আছে বাৰু মই এই সোণাৰিলৈ আহিছিলোঁ মানে সোণাৰিততো এতিয়া খানাটো খাব লাগে তাকে অকণমান অসুবিধা হৈছিলে অঁ হ'ব অঁ অঁ হয় হয় অঁ অঁ ঠিক আছে ঠিক আছে হ'ব হ'ব ঠিক আছে বাৰু অঁ দা কিটছেন নহ্ অঁ